বৰ্তমান যুগত আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ বহুতেই উন্নত দিনৰ আৰু যেতিয়া মিক্সাৰ গেছ মিক্সাৰ নাছিলে তেতিয়া আমি হালধি মছলা পাতি নৰসিংহ পাত ধৰি লওক সব পটা গুটিতে পিচিছিলোঁ এতিয়া আধুনিক যুগত এইবিলাক বস্তু ওলোৱাৰ পৰা আমি এইবিলাক কাম কৰিবলৈ সুবিধা পাইছোঁ তাৰ পিছত অ'ভেনতো আমি যিকোনো কেক চেক ইত্যাদি বস্তুবিলাক বনাবলৈ আৰু সুবিধাজনক হৈছে আৰু গেছ চিলিণ্ডাৰ আগতে আমি চৌকাত ভাত বনাইছিলোঁ চৌকাত ভাত বনাওঁতে বহুতো গৰম দিনত কষ্ট পাইছিলোঁ খৰি খেলৰ কষ্ট পাইছিলোঁ কেতিয়াবা খৰি বহুত নাটনিও হয় বাৰিষা দিনত এতিয়া বাৰু টেনশ্য়ন নাইকিয়া হৈ গ'ল গেছ ওলোৱাৰ পৰা গেছত এতিয়া ধুনীয়াকৈ ভাতকেইটা বনাবলৈ ৰান্ধনিয়ে আৰামেই পাইছে আৰু ধুনীয়াকৈ ৰান্ধি বাঢ়ি খাবলৈও ভাল পোৱা গৈছে আৰু মিক্সাৰটো হয় বা মানুহৰ এতিয়া যিকোনো বিয়া বাৰুৰ ক্ষেত্ৰত যিকোনো মানুহৰ অনুষ্ঠানবিলাকত মিক্সাৰত সহজতে খুন্দিব পৰাৰ কাৰণে বহুত ভাল হৈছে ভাল হৈছে আৰু সুবিধাজনক হৈছে কাৰণ পটা গুটিত এতিয়া আজিৰ যুগত মানুহৰ বিষ বেমাৰবিলাক বেছি তলত বহি পটা গুটিত পিচিবলৈও অসুবিধা হয় গতিকে মিক্সাৰটো মিক্সাৰটো ওলোৱাৰ পৰা বহুত বিষ বেমাৰৰ মানুহৰ কাৰণে বহুতো সুবিধাজনক হৈছে আৰু ভাল হৈছে